এডুকেশ্যন লোনৰ বিষয়ে মই অৱগত নহয় কাৰণ আমাৰ ইয়াত দেখা নাই তেনেকৈ গাঁৱত কোনো এনেকৈ লোৱা এডুকেশ্যন লোন আৰু ইয়াৰ বিষয়ে মইবিশেষ নাজানোঁ